অঁ কওকচোন এই আছোঁ পাই ভালে আছে অঁ বনালোঁ বনালোঁ আপোনাৰ হ'ল অঁ অঁ আমাৰ খোৱা নাই তাকে বিহু অঁ এই কৰি আছোঁ আৰু

অঁ তাকে এইটো মানে কি আপোনাৰ সেই পিঠাগুড়িকেটা ঢেঁকীত খুন্দিলে বেছি ভাল হয় আৰু ভাত খোৱা চাউলৰ পিঠাগুড়ি লাগিব খালি আৰু আপুনি ঢেঁকীত খুন্দি পিনে তাত আৰু সেই পৰিমাণটো চাই পিনে ময়দা দিব লাগিব চুজি দিব লাগিব তাৰপিছত আপুনি গুড় দি পিনে সানি তাত আৰু বেকিং অকণমান তাপা অকণমান খোৱা চ'দা পাৰিলে দিলে ভাল হয় আৰু তাৰপিছত আপুনি সেই সানি মেলি ধুনীয়াকৈ হেৰি কৰি থৈ আগদিনাখন মথি থৈ দিলে ভাল হয় বস্তুটো পানীটো বৰ বেছি নিদিব একেবাৰে এই আমি যে কে'ক বনাব অঁঅঁ হৈ যাব হৈ যাব আগদিনাখন ৰাতি কৰিলেও হৈ যাব আপুনি খালি সেই ঘোলটো যে এই আমি কে'ক বনাওঁ যে সেইটো টাইপৰ ঘোল বনালেই হৈ যাব তাৰপিছত আৰু অঁ তাৰপিছত আপুনি সেই পিছদিনাখন আৰু অকণমান ঘুটুং টাইপৰ হেতা এখন ল'ব হেতাখনেদি দিবলৈ ভাল হ'ব আৰু তেতিয়া তাপা সেই ঘুটুং টাইপৰ হেতাখনে আপুনি খালি তেল বেছি লাগে কিন্তু দেই তেল আপুনি অঁ তেল আপুনি ৰিফাইন ৰিফাইনতো বনাব পাৰে মিঠাতেলতো বনাব পাৰে আপুনি যিহত ভাল পায় আৰু তেনেকৈ বনাই পিনে অঁ আপুনি বনাই চাবচোন ভাল হ'ব কেলৈ ভাল নহ'বনো অঁ অঁ তাকে তাকে তাকে ঠিক হ'ব অঁ